আমাৰ অঞ্চলত বহুখিনি মানুহে থাকে যেনে বঙালী মাৰোৱাৰী পাঞ্জাৱী মুছলীম বঙালী অসমীয়া সকলো ধৰণৰ মানুহেই থাকো আমি কিন্তু যোনে যিটো ভাষাৰ মানে কি কয় সেইটো ভাষাতে আমি কথা পাতিব চেষ্টা কৰোঁ এতিয়া মই ক'বলে ধৰিছোঁ এটা পাঞ্জাৱী মানুহে কথা পাতিবলৈ ল'লে মোৰ লগত পাঞ্জাৱী মানুহ পাঞ্জাৱী ভাষাতো মই বুজি নাপাওঁ যে যিহেতু মই হিন্দীভাষাতো বুজি পাওঁ সেইটো কাৰণে মানুহজনে ধৰক হিন্দীভাষাতে কথা পাতে আৰু যেতিয়া বুজি নাপায় কথাটো অসমীয়া ভাষাতো কবলগীয়া হয় তেনেকে মুছলিম মানুহ এজনৰ লগত কথা পাতিব ধৰিলে মই এজন অসমীয়া মই অসমীয়া মুছলিম ভা ভাষা বুজি নাপাওঁ সেইকাৰণে মোৰ লগত অসমীয়াতে কথা পাতে